হাঁহ কুকুৰাৰ পুষ্টি বুলি ক'লে মই প্ৰথমতে হাঁহ কুকুৰা কেনেকৈ মই উৎপাদন কৰিছোঁ কেনেকৈ হাঁহ কুকুৰাখিনি প্ৰতিপালন কৰি ৰাখিছোঁ ঘৰুৱাভাৱে মই এজনী মাই মাইকী মানুহ হৈয়ো আজি চাৰি পাঁচ বছৰে মই হাঁহ কুকুৰাৰ লগত জড়িত হৈ আছোঁ হাঁহ কুকুৰা কুকুৰাৰ লগত জড়িত হৈ মই কিমানখিনি পাইছোঁ আৰু কিমানখিনি নাই পোৱা মই সেইখিনিকে ক'মগে গোটেইখিনি আপোনালোকৰ ওচৰত হাঁহ কুকুৰাৰ পৰা বহুতো মই উপাৰ্জন কৰি পাইছোঁ কৰিব পাৰিছোঁ মই বহুত ভালকৈ স্বাৱলম্বী হৈছোঁ মোৰ হাঁহ কুকুৰা মই নিজৰ নিজেই নিজৰ ঘৰত মই উৎপাদন কৰোঁ হাঁহৰ পৰা হাঁহৰ পৰা পোৱালি উৎপাদন কৰোঁ আৰু কুকুৰাৰ পৰাও পোৱালি উৎপাদন কৰি মই ব্যৱসায়খন সৰুৰ পৰা এতিয়া বহল ভিত্তিত মই চলাই আছোঁ সেইকাৰণে মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল হাঁহ কুকুৰা কুকুৰা আৰু গৰু ছাগলীৰ লগতে জড়িত হৈ থাকোঁ তাৰে ভিতৰত হাঁহ কুকুৰাকেইটা মোৰ লগত মই বেছিকৈ ৰাখোঁ হাঁহ কুকুৰাকেইটাক মই ৰাতিপুৱাৰ পৰা গধূলিলৈ বহুত ভালকৈ খাদ্য পানী দিয়াৰ পৰা সিহঁতি কেনেকৈ আছে কি খাইছে ক'ত গৈছে সিহঁতৰ লগত মই বহুত বেছি সময় দিওঁ মই ল'ৰা ছোৱালীক যেনেকৈ সময় দিওঁ মই হাঁহ কুকুৰাকেইটাৰ লগতো তেনেকৈয়ে সময় দিওঁ মোৰ এতিয়া বৰ্তমান মোৰ ওচৰত এশ হাঁহ পোৱালি আৰু

আজিকালি দোকানত যে কিনিবলৈ পায় যিটো দানা হয় ব্ৰইলাৰক খোৱা সেই দানাটো আনি পেলাই সিহঁতক মই খুব মিহিকৈ পিচি সিহঁতক খাবলৈ দিছিলোঁ তেনেকৈ মই দুই তিনদিন খোওৱাৰ পাছত সিহঁতি ক্ৰমাণ্বয়ে ডাঙৰ হৈছিলে ডাঙৰ হোৱাৰ পাছত এতিয়া মই সেই দানাটোৰ লগতে ভাত বনাই পেলাই সিহঁতক দানাটোৰ সৈতে মিছল কৰি দিনটোত তিনি তিনিৰ পৰা চাৰিবাৰকৈ খুৱাওঁ আৰু প্ৰতিদিনে মই দুই তিনিবাৰকৈ সিহঁতৰ থকা যিটো জেগা সেই জেগাটো মই চাফা কৰোঁ আৰু পৰিষ্কাৰ কাপোৰ পাৰি সিহঁতক মই শুবলৈ দিওঁ এতিয়া যিহেতু ঠাণ্ডা নামিছে ঠাণ্ডা হোৱাৰ কাৰণে সিহঁতক মই ৰাতি ধুনীয়াকৈ শোৱাৰ আগত কাপোৰ পাৰি আৰু ওপৰত এটা লাইটৰ ব্যৱস্থা কৰি দিছোঁ এনেই ঠাণ্ডা ছিজনত হ'লে মানে সেই লাইটৰ ব্যৱস্থাটো কৰি দিব লাগে ঠাণ্ডা ছিজন নহ'লে মানে লাইটৰ ৰাতি প্ৰয়োজন নাথাকে দিনততো সূৰ্যৰ পোহৰ পায়েই থাকে আৰু সদায় এটা কথা মন কৰিব লাগে যে হাঁহ কুকুৰা থকা জেগাডোখৰ সদায় ৰ'দ পৰিব লাগে ৰ'দ নপৰিলে মানে সিহঁতৰ সেই থকা জেগাডোখৰত আ মানে সিহঁতি নিজে হাগি পানী চানি পেলাই মানে খোৱা বস্তু পেলাই সিহঁতি লেতেৰা কৰে লেতেৰা কৰাৰ লগে লগে সিহঁতৰ তাত ভেঁকুৰৰ সৃষ্টি হয় ভেঁকুৰ সৃষ্টি হোৱাৰ লগে লগে সিহঁতৰ বেমাৰ হয় বেমাৰ হোৱাৰ লগে লগে সিহঁত এটা দুটাকৈ মৰিবলৈ আৰম্ভ কৰে মোৰো হৈছিল সেই একেটা অৱস্থাই দুদিনমান যেতিয়া বৰষুণ দিছিলে বৰষুণ দিওঁতে মোৰ পোৱালিখিনি বহুত কষ্ট পাইছিলে আৰু যেতিয়া পোৱালিখিনিয়ে কষ্ট পাইছিলে মই বহুত কষ্ট পাইছিলোঁ মই মনত বহুত দুখ পাইছিলোঁ

মানে গাত জোৰ পালে শক্তি পালে শক্তি পাই সিহঁত আকৌ বেমাৰৰ পৰা পৰিত্ৰাণ পালে বুলি মই ভাবিছোঁ সিহঁত এতিয়া বৰ্তমান মোৰ ওচৰত আশী পঁচাশীটামান পোৱালি বহুত ধুনীয়া সুস্থ সবল হৈ আছে মই প্ৰতিদিনে সিহঁতৰ লগতে থাকোঁ মানে সিহঁতৰ লগতে থাকোঁ মানে কি আৰু সিহঁতক খোৱা বোৱা এতিয়াও মই এই অলপ আগতে আধা ঘণ্টামানৰ আগত সিহঁতক মই খোৱা বোৱা দি আকৌ মই মোৰ নিজৰ কামত লাগিছোঁ সিহঁতে মোৰ খুব ভাল পায় মই মানে সিহঁতৰ লগত একেৰাহে লাগিয়ে থাকোঁ যে সেইকাৰণে সিহঁতক এতিয়া ডাঙৰ হৈছে কাৰণে মই ভাত আৰু যিটো ধান কোটালে ওলায় তুঁহ গুড়ি সেই তুঁহ গুৰিটো সিজাই পেলাই দিনটোত দুইৰ পৰা তিনি তিনিবাৰকৈ দি আছোঁ আৰু এসপ্তাহমানৰ পিছত সিহঁতৰ গেপাখি গজি যেতিয়া ওলাই যাব গেপাখি গজি ওলোৱাৰ লগে লগে সিহঁতৰখিনিক মই দিম আপোনাৰ এ অমিতা আৰু তুঁহ গুড়িৰ লগত ভাত মিছল কৰি যেতিয়া সিহঁতক দিনটোত দুইৰ পৰা তিনিবাৰ খাবলৈ দিয়া হয় সেই দানা দিয়াৰ লগে লগে কিন্তু পানীও সিহঁতক খাবলৈ দিব লাগিব পানীটো সিহঁতক খুব প্ৰয়োজন কাৰণ মই

ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিয়েই মই সিহঁতক খোৱা বোৱা যোগাৰ কৰি দিওঁ আৰু সিহঁতি ঘৰৰ ভিতৰত থাকিয়ে খুব ভাল পায় আৰু যেতিয়া সেই অমিতাটোৰ কথা কৈছিলোঁ পুষ্টি হিচাপে সিহঁতক মই ঘৰুৱা হিচাপে অমিতা কচু আৰু কলপচলা এইকেইটা বস্তু মই মিহিকৈ কাটি এ ভুচি যিটো ভুচি বুলি কয় চাউলৰ পৰা ধান কুটাওতে যিটো বস্তু তুঁহ গুৰি আমাৰ গাঁৱলীয়া ভাষাত আমি তুঁহ গুৰি বুলিও কওঁ আৰু যিটো চাউলৰ ওপৰৰ যিটো নিকৰা হয় সেইটো পলিচ বুলি কোৱা হয় সেই পলিচটো ওলায় সেই পলিচ পলিচ আপোনাক মই আকৌ কৈ দিছোঁ পলিচ আৰু অমিতা কচু আৰু কল পচলা এইকেইটা বস্তু ধুনীয়াকৈ সিজায় তাতে অকণমান খাই সোৱাদ পোৱাকৈ নিমখ দি দিব লাগে নিমখ দি দিলে মানে সিহঁতি খাই বেছি ভাল পায় ধুনীয়াকৈ সিহঁতক সেই বস্তুকেইটা দিনটোত তিনিবাৰ অতি কমেও তিনিবাৰ খাবলৈ দিব লাগে উপযুক্ত পৰিমাণে খাবলৈ দিলেহে সিহঁতৰ পুষ্টি হ'ব আৰু সিহঁতৰ গাত মঙহ ধৰিব আৰু সিহঁত খুব সোনকালে মই এতিয়া যিটো মোৰ পোৱালি ওলাইছে সেই পোৱালিটো মোক তিনিমাহৰ ভিতৰত ধুনীয়া একদম

সোনকালেই বিক্ৰী হৈ যায় আৰু মই হাঁহ কুকুৰা বিক্ৰী যথেষ্ট উপকৃত হৈছোঁ মই প্ৰতিদিনে দিন হিচাপে ধৰিবলৈ হ'লে মোৰ অতি কমেও পাঁচটা ছটা হাঁহ আৰু তিনিটা চাৰিটা কুকুৰা মই বিক্ৰী কৰোঁ

এক কেজিৰ ওপৰত ওলালেও মই হাঁহটো পাঁচশ টকাকে মই বিক্ৰী কৰোঁ আৰু সেই উপাৰ্জন কৰিয়ে সেই পুষ্টিখিনি মই ঘৰুৱাভাৱে সিহঁতক খুৱাই ডাঙৰ কৰি আৰু সিহঁতক মই বিক্ৰী সিহঁত মই এতিয়া মোৰ গোটেই ঘৰখন মই ধুনীয়াকৈ পৰিপাতিকৈ মই ল'ৰা দুটাকৈ ল'ৰা ছোৱালী পৰা ধৰি মই গোটেই ঘৰখন মানে সুখী হিচাপে মই চলি আছোঁ মোৰ অন্য ব্যৱসায় বুলিবলৈ মোৰ গৰু আছে ছাগলীও আছে গৰু ছাগলীৰ লগত মোৰ মানুহজন ব্যস্ত হৈ থাকে কিন্তু হাঁহ আৰু কুকুৰাৰ লগত মই জড়িত হৈ থাকোঁ হাঁহ কুকুৰাখিনি আৰু যেতিয়া কণী পাৰিব হয় কণীও কণীৰ পৰাও আমি যথেষ্ট উৎপাদন পাৰোঁ সেই যিটো অমিতা কথা ক'লোঁ অমিতাটো খোৱালে ঘৰুৱাভাৱে আপুনি দোকানৰ দানা নোখোৱালেও হ'ব অমিতা খোৱাব পাৰিলে আপোনাৰ হাঁহ আৰু কুকুৰাই যথেষ্ট পৰিমাণে আপোনাক কণী দিব আৰু সেই যেতিয়া যিটো ঘৰতে আপোনাৰ ঘৰুৱা যিটো খাদ্য খাই পেলাই কণী দিব সেই কণীৰটো সোৱাদটোও বহুত ভাল হয় আপুনি দোকানৰ পৰা দানা খুৱাই পেলাই যিটো কণী উৎপাদন কৰিব সেইটো কণীৰ মানে সিমান মূল্য নাথাকিব আমাৰ ঘৰত যিটো খাদ্য খাই পেলাই কণীটো দিব হাঁহ আৰু কুকুৰাই সেইটো কণীৰ আপোনাৰ উপযোগীটো বেছি হ'ব তাত পুষ্টিটো বেছিকৈ পাব মই সেইকাৰণে আপুনি কুকুৰাক মই কণী আৰু হাঁহৰ কণী বিক্ৰী কৰিও মই যথেষ্টখিনি উপকৃত হৈছোঁ যথেষ্ট স্বাৱলম্বী হৈছোঁ মই যথেষ্ট সুখী হৈছোঁ আৰু মই ভৱিষ্যতলেও মই ইয়াতকৈ আৰু বহলভাৱে হাঁহ কুকুৰা পুহি স্বাৱলম্বী হ'ম আৰু মই পাৰিলে মোৰ লগতে আৰু দুই তিনিগৰাকীক মানুহক স্বাৱলম্বী কৰাৰ মোৰ আশা আছে মই যদি আৰু দুই তিনিগৰাকী মানুহ মোৰ এই এতিয়া এই সৰু ফাৰ্মখন মই নিজে চোৱা চিতা চোৱা চিতা কৰি আছোঁ এই চোৱা চিতা কৰি থকা ফাৰ্মখনত যদি মই আৰু দুই তিনিগৰাকী মানুহক মই ৰাখি ল'ব পাৰোঁ তেওঁলোক মোৰ লগতে তেওঁলোকো উপকৃত হ'ব বুলি মই ভাবোঁ আৰু মই মোৰ ফালৰ পৰা মই এতিয়া বৰ্তমান মোৰ হাঁহ কুকুৰাখিনি প্ৰায় একমাহ হোৱা নাই প্ৰায় পঁচিছ দিন বাইছ দিন পঁচিছ দিনৰ ভিতৰতে হৈছে আৰু বাইছ দিনমান হৈছে সিহঁতক মই পলিচ আৰু ভাতেই বনাই দি আছোঁ দিনটোত চাৰিবাৰ চাৰিবাৰ খোৱাবলৈ দি আছোঁ সিহঁত এতিয়া কোনো বেমাৰ হৈ থকা নাই সিহঁতি বেমাৰতো পৰা নাই সিহঁতি ধুনীয়াকৈ খেলি আছে ধুনীয়াকৈ খাই থাকে সময়মতে আৰু সিহঁতো সুখী হৈ আছে ময়ো সুখী হৈ আছোঁ